শৈশৱত বিদ্যালয় বা মহাবিদ্যালয়ৰ শৈশিক ভ্ৰমণৰ বাবে যোৱা ঠাইবোৰ ক'ব ওলাইছো শৈশৱত মই বিদ্যালয়ৰ পৰাহে মই শৈক্ষিক ভ্ৰমণৰ বাবে গৈছিলো তাৰ ভিতৰত আমাৰ অসমৰ শিৱ দ'ল ৰং ঘৰ কাৰেঙ ঘৰ কাজিৰঙা অভয়াৰণ্য পবিতৰা অভয়াৰণ্য আৰু গুৱাহাটীতে লাগি থকা আপোনাৰ আমাৰ এইয়া এইটো কি ছায়েঞ্চ মিউজিয়াম কলাক্ষেত্ৰ তাকে ধৰি পেলাই মই শিক্ষামূলক ভ্ৰমণ কৰিছিলোঁ মই গুৱাহাটীত যেতিয়া শিক্ষামূলক ভ্ৰমণৰ কাৰণে গৈছিলোঁ তেতিয়া মোৰ আমাৰ শিক্ষাপ্ৰাৰ্থীসকলৰ লগত গৈছিলোঁ তাতে ৰংঘৰত মই দেখিলোঁ আমাৰ অসমৰ কলা সংস্কৃতিৰ সকলো বস্তু যিমান যি বস্তু আছে আমাৰ অসমত ঢোল পেঁপাৰ পৰা আদি কৰি সকলো জনগোষ্ঠীৰ আগৰ দিনৰ ৰজাৰ দিনৰ সামগ্ৰীবোৰ আমি দেখিলোঁ তাৰপিছত

যি যি বস্তু আছিল তেওঁ ইউজ কৰা তেওঁ ব্যৱহাৰ কৰা বস্তুবোৰ আমি দেখিলোঁ তাৰপিছত আমি ছায়েঞ্চ মিউজিয়াম গ'লো ছায়েঞ্চ মিউজিয়াম আপোনাৰ গুৱাহাটীতে আছে তাতে আমি ছায়েঞ্চৰ বিষয়ে আমি পঢ়িলোঁ তাতে আমাক সকলো আমাক সকলো ষ্টুডেণ্টকে বাইদেৱে দেখোৱাইছিল যে কেনেকৈ এটা শক্তি উৎপন্ন হয় মানে কাৰেণ উৎপন্ন হয় কেনেকৈ বায়ুৰ আমি বায়ুৰ চে বায়ু যিহেতু এনেকুৱা বস্তু এটা বুলি পেলাই আমাক শিকাইছিল তাৰপাছত তাতে সৰুকৈ এটা তাৰকাগৃহও এটা আছে তাতে আমাক এই সৌৰজগতৰ বিষয়ে আমাক শিকাইছিল তাৰপাছত আমি হ'ল তাৰপাছত আমি গোটেই নাই মই যেতিয়া নাইনত আছিলোঁ তেতিয়া আমি কাৰেং ঘৰলৈ গৈছিলোঁ ৰং ঘৰলৈ গৈছিলোঁ ৰং ঘৰৰ পৰা আদি কৰি সকলোখিনি আমি চাইছোঁ সেই ৰজা দিনৰ কাহিনী তেওঁলোকে হিষ্ট্ৰী তেওঁলোকৰ ইতিহাস আমি সকলোখিনি আমি দেখিছোঁ তাৰপিছত আমি মন্দিৰ শিক্ষামূলক ভ্ৰমণ হিচাপে আমি মন্দিৰ দৰ্শন কৰিছোঁ আমি হাজোত থকা পোৱা মক্কা আপোনাৰ মাধৱ মন্দিৰ তাকে দেখিছোঁ মাধৱ মন্দিৰৰ ঐতিহাসিক যিবোৰইতিহাস ৰচি গৈছিল তাতে আমি আমাক ছাৰ বাইদেউসকলে ধুনীয়াকৈ বুজাইছিল পোৱামক্কাৰ ইছলামধৰ্মীক যি পোৱা মক্কা আছে হাজোত তেওঁৰ বিষয়ে আমাক ধুনীয়াকৈ কৈছিল এটা স্মৃতি ভাগ বটৰা কৰক এই এটা স্মৃতি বিষয়ে ক'ব ওলাইছো সেই স্মৃতিত আমি ইয়াত ধুনীয়াকৈ হাঁহি ফুৰ্টিৰ মাজত আমি সেই দিনবোৰ পাৰ কৰিছোঁ তাতে বহুত বস্তু আমি শিকিছোঁ আৰু সেই বস্তুবোৰ আমি কেতিয়াও নাপাহৰোঁ আৰু আজিলৈ আমাৰ সকলো স্মৃতিৰ লগত জড়িত হৈ পেলাই আমি চলি আছোঁ তাকে